মোৰ পৰিয়ালত আমি দহজন ব্যক্তি আছোঁ মই মোৰ দেউতা মা মোৰ খুৰা খুৰী ভাইটি ভণ্টী আৰু ককা আইতা লগতে এজন কাম কৰা খুৰা আছে আমি সৰুৰে পৰা যুটীয়া পৰিয়ালত পৰিয়াল হিচাপে আছোঁ আমি গোটেইকেইজনে একেলগে থাকোঁ দেউতা আৰু খুৰা কামৰ সূত্ৰে বাহিৰত থাকে যদিও ঘৰলৈ অহা যোৱা কৰি থাকে আমাৰ পৰিয়ালত মুঠ সাতজন মানুহেৰে অতি নিৰণি নিপানীকে একেলগে জীৱন নিৰ্বাহ কৰি আহিছোঁ লগতে আমাৰ ঘৰত কুকুৰ দুটা আৰু মেকুৰী এজনীও আছে আৰু তাঁহাতিও আমি পৰিয়ালৰ সদস্য় বুলিয়েই ক'ব পাৰোঁ মোৰ বন্ধু বৰ্গ বৰ বেছি নাই হ'লেও মোৰ স্কুলৰ সময়ৰ পৰাই বৰ্তমান সময়লৈকে বিভিন্ন ধৰণৰ বন্ধু মোৰ হৈ আহিছে তাৰে ভিতৰত প্ৰত্যেক স্কুল কলেজ আৰু ইউনিভাৰ্চিটি আৰু বৰ্তমান কামৰ ঠাইতো বিভিন্ন ধৰণৰ বন্ধুৰ সৈ সৈতে মিত্ৰতা স্থাপন হৈছে বন্ধুৰ ক্ষেত্ৰত মই এইটোৱে ভাবোঁ যে বন্ধু এজন সিয়ে নহয় যিয়ে এদিন ভালকৈ কথা পাতিলে কিবা এটা কথা ভালকৈ ক'লে বন্ধু একচ আচলতে সেইজনহে যিজনে বিপদৰ সময়ত কেতিয়াও লগ এৰি নাযায় জীৱনত বিভিন্ন ধৰণৰ মানুহ লগ পাব পাৰি কিন্তু যিজন মানুহে সুখৰ সময়তকৈ দুখৰ সময়ত বেছিকৈ লগ দিয়ে সদায় লগত থাকিব বিপদত পৰিলে যে তেওঁ কাষত আহিব সেইটো অনুভৱ কৰিব পাৰি বা সেইটো গম পায় সেইজনেই হৈছে প্ৰকৃত বন্ধু বন্ধু বুলি ক'বলৈ গ'লে মোৰ বন্ধু হিচাপে মই বিতুপন প্লাবন মাধুৰ্য্য় তপন বিকাশ আদি বিভিন্ন ধৰণৰ বন্ধু আছে কিন্তু পাৰ্থক্য মাথোঁ ইয়াতে যে তেওঁলোক বেলেগ বেলেগ কৰ্ম কৰ্মসূত্ৰে বেলেগ বেলেগ ঠাইত থাকিবলগীয়া হয় আমাৰ মাজত কথা বতৰা পতা সিমান নহয় যিমান আমি আশা কৰোঁ কিন্তু তথাপিতো আমাৰ বন্ধুত্ব বহুত বেছি গভীৰ আমি সকলোৱে ইজনে সিজনক মাহৰ মূৰত এবাৰ বা দুবাৰ হ'লেও কথা পাতিবলৈ চেষ্টা কৰোঁ বা লগ হ'বলৈ চেষ্টা কৰোঁ যদিও সেই কেতিয়াবা হ'ব পাৰেগে বা নোৱাৰে সেইখিনি আমি নিজৰ মাজতে আমি মোকাবিলা কৰি লওঁ আচলতে ক'বলৈ গ'লে এজন মানুহ কিমান ধনী আৰু এজন মানুহ কিমান দুখীয়া সেইটো নিৰ্ভৰ কৰে বা সেয়া তাৰ পৰিচয় প্ৰদান কৰে সেই মানুহজনৰ পৰিয়াল আৰু সেই মানুহজনৰ বন্ধুত্বৰ ওপৰত সেই মানুহজনে যদি নিজৰ পৰিয়ালৰ মানুহক সুখী কৰিব পাৰিছে তেওঁৰ সেই পৰিয়ালৰ মানুহৰ যদি সহায় আছে পৰিয়ালৰ মানুহৰ যদি আশীৰ্বাদ তেওঁৰ মূৰত আছে আৰু বন্ধুৰ হাত যদি তেওঁৰ কান্ধত আছে তেতিয়াহ'লে ক'ব পাৰি যে সেই মানুহজন আচলতে এজন ধনী মানুহ সেয়েহে বন্ধু আৰু পৰিয়ালৰ ভূমিকা আমাৰ জীৱনত অনবদ্য এই দুটা বস্তুৰ এটাকো বাদ দি আমি আমাৰ নিজৰ জীৱনৰ কথা কল্পনা কৰিব নোৱাৰোঁ আৰু সেইটো কথা মোৰ ক্ষেত্ৰতো প্ৰযোজ্য হয়